এই অঞ্চলৰ চিকিৎসাৰ ক্ষেত্ৰত বেছি সুবিধাজনক নহয় বেছি উন্নত নহয় চিকিৎসা মানদণ্ডটো

তাত পৰ্যাপ্ত পৰিমাণৰ বস্তু নাথাকে ডক্টৰ নাই সেইক্ষেত্ৰত আমাৰ অঞ্চলৰ মানুহৰ বহুতো কষ্ট হয় সেই বেমাৰ আজাৰবোৰ দেখুৱাবলৈ ডাঙৰ চহৰলৈ যাবলগীয়া হয় ডাঙৰ চহৰ যাবলৈ বহুত দূৰ ৰাস্তা পদূলি ভাল নহয় যদি ওচৰতে এখন ভাল অসামৰিক চিকিৎসালয় থাকে সেইক্ষেত্ৰত বহুতো সুবিধা হ'ব বেমাৰ আজাৰবোৰ ওচৰতে দেখুৱাবপৰা যাব কম খৰচতে আমাৰ অঞ্চলৰ চিকিৎসালয় যিখন আছে সেইখনত পৰ্যাপ্ত পৰিমাণৰ দৰৱ পাতি ডক্টৰ আদিও নাথাকে সেই ক্ষেত্ৰত অকণমান চৰকাৰে চাব লাগে সেইখন যদি অলপ উন্নত হয় তেতিয়া আমি আঁতৰলৈ যাবলৈ আমাৰ প্ৰয়োজন নাথাকে ওচৰতে যিহেতু ভাল চিকিৎসা পাব যিহেতু এখন চিকিৎসালত থাকিবলগীয়া বস্তুখিনি পোৱা নাযায় সেইক্ষেত্ৰত সেইকাৰণে আঁতৰলৈ ডাঙৰ চহৰলৈ যাবলগীয়া হয় সেইক্ষেত্ৰত বহুতো পইচা পাতিৰ দৰকাৰ হয় কষ্ট হয় বুঢ়া মানুহ যাবলৈ ধৰক গাড়ী মটৰ চলাত অসুবিধা ৰাস্তা পদূলিবোৰ বেয়া আৰু গৰ্ভৱতী মহিলা নিয়াত খুৱেই কষ্ট ওচৰতে যদি সুবিধা হয় তেতিয়া ওচৰতে থাকিলে ভাল হ'লহেঁতেন দেখুৱাব ওচৰতে পাৰিলেহেঁতেন খুব কম খৰছতে কম সময়ৰ ভিতৰতে ৰুগীয়াজন সুস্থ হৈ উঠিলেহেঁতেন সেইক্ষেত্ৰত মই ভাবোঁ এখন ভাল উন্নতমানৰ চিকিৎসালয়ৰ প্ৰয়োজন হয় আমাৰ অঞ্চলত বিভিন্নধৰণৰ অসুবিধা আছে সেইবোৰ চকু দি চৰকাৰে যাতে ভাল এখন চিকিৎসালয় দিয়ে